অঁ হেল্ল কওকচোন অঁ হয় হয় কওকচোন

অঁ আপুনি কোনখিনিলে যাব একজেক্টলী অঁ অঁ যাব কত অঁ বাছ আপোনাৰ দুখন আছে আমাৰ এখনটো আপোনাৰ সাতটা বজাত যায় এখন আপোনাৰ নটা বজাত যায় এতিয়া কোনখনত যাব আপুনি অঁ সাতটা বজাৰখনত গ'লে আপুনি চাৰিটা বজাত পাবগে নটাৰখনত গলে আপুনি ধৰক ছাৰে ছটা ছটা মানত পাবগে আৰু ডিব্ৰুগড় টাউন পাৰিব পাৰিব পুৱা খালী আপুনি একদম নটা বজাতেই ৰখিয়েই থাকিব আৰু দেৰি নকৰিব কাৰণ আমাৰ টাইমটো টাইম চাইতো চীটটো আছে এতিয়া চীট দুটা টাইপৰ আছে কোনটোত যাব ন'ৰ্মেলটোত যাব নে শ্লীপাৰটোত যাব অঁ ঠিক আছে শ্লীপাৰ হ'লে তেতিয়া হলে ভাৰাটো আঠশ টকা হ'ব দেই অঁ হ'ব হ'ব নহয় কনফাৰ্ম ন আমি কনফাৰ্মকে বুকিং কৰি দিওঁ অঁ ঠিক আছে ঠিক আছে ন কনফাৰ্মকে নিশ্চয় বুকিং কৰিম ন কনফাৰ্মকে বুকিঙটো কৰি দিওঁ আমি

অঁ অঁ ঠিক আছে কৰিলেই হ'ল আপুনি খালী একদম সময়মতে ৰখি থাকিব আৰু পৰিয়া চাৰিআলিত দেৰি নকৰিব অঁ এইটো আমাৰ জখলাবন্ধাত গৈ পেলাই এনেই পাঁচ মিনিটৰ কাৰণে ৰখোৱা হয় তাৰ পিছত একেবাৰে আমি বোকাখাতত ৰৈ পেলাই তাত ভাত পানী কিবা এটা খাই লওঁ ৰাইজে খাই মেলি আৰু তেনেকে ৰখোৱা নহয় আৰু শিৱসাগৰ পাৰ হৈ আপোনাৰ ডিমৌ নহয় আপোনাৰ ডিমৌৰ ওচৰত অলপ দেৰি ৰখোৱা হয় তাৰ পিছত একেবাৰে ডিব্ৰুগড় টাউনত ৰখোৱা হয় আৰু বাকী সেইখিনি তেনেকে ৰখোৱা হয় ইমান বেছি ৰখোৱা নহয় আৰু অঁ ঠিক আছে ঠিক আছে ঠিক আছে মই কনফাৰ্ম কৰি থম আপুনি খালি ৰখি থাকিলেই হল নটা বজাত ঠিক আছে অঁ